আগতে আমি টকা পইচা লেনদেন বেংকৰ মাধ্যমেৰেই কৰিছিলোঁ যেনে কাৰোবাক পইচা দিবলৈ হ'লেওঁ চেক দিওঁ বা বেংকৰপৰা আমি নগদ উলিয়াই আনি তেখেতসকলক দিছিলোঁ আৰু ইন্সুৰেঞ্চতো এটা প্ৰিমিয়াম দিবলৈ হ'লে কেচ চেক সেইসমূহ আমি নি পেলাই এজেণ্টৰ হাতত বা অ'ফিচত গৈ পেলাই আমি জমা কৰিছিলোঁ কিন্তু আজিৰ দিনত সেই বেংকৰ মানুহক পইচা দিবলৈ আমি চেক বা কেচ উলিয়াবলগীয়া নহয় আমি চিধা ইউ পি আই যোগেদি ফোনৰপৰাই তেখেতসকললৈ পইচা পঠিয়াই দিব পাৰোঁ যদি ইউ পি আই নাথাকেও সেই মানুহজনৰ তেতিয়াওঁ আমি অনলাইন ট্ৰেন্সফাৰ একাউণ্টলৈ কৰিব পাৰোঁ আৰু তেনেদৰেই ইন্সুৰেঞ্চৰ ক্ষেত্ৰতো আমি এটা প্ৰিমিয়াম দিবলৈ অ'ফিচত যাবলগীয়া নহয় বা এজন এজেণ্টক পইচাটো দিবলগীয়া নহয় আমি অনলাইন মাধ্যমেৰেই নিজৰ প্ৰিমিয়ামতো আদায় কৰিব পাৰোঁ